জলবায়ু জলবায়ুুৰ ওপৰত হাঁহ কুকুৰাৰ হাঁহ কুকুৰাৰ ওপৰত প্ৰভাৱ পেলায় জলবায়ু মানে ঠাণ্ডা দিনত ধৰি লওক কুকুৰা হাঁহবিলাক অলপ বেমাৰ আজাৰটো আৰু সিহঁতৰ যিটো বঢ়াৰ ক্ষমতাটো অলপ কমি যায় আৰু হজম শক্তি সিহঁতৰ অলপ হজম শক্তিৰ ক্ষেত্ৰতো সিহঁতৰ প্ৰভাৱ পৰে আৰু গৰম গৰম দিনত ধৰি লওক গৰম দিনত অকণমান সিহঁতৰ হজম শক্তিটো সিহঁতৰ অকণমান হেৰি ধৰি লওক হজম শক্তিটো সিহঁতৰ বাঢ়ি থাকে আৰু ঠাণ্ডা দিনত সিহঁতৰ হজম শক্তিটো অকণমান কমি থাকে গৰম দিনত আমাৰ কুকুৰা হাঁহবিলাকৰ বেমাৰ আজাৰবিলাক সাধাৰণতে সিমানখিনি হোৱা দেখা নাযায় আৰু ঠাণ্ডা দিনত আমাৰ কুকুৰা হাঁহবিলাকৰ বেমাৰ আজাৰ হোৱা দেখা যায় কুকুৰাবিলাক কি হয় আমাৰ ঠাণ্ডা দিনত সিহঁতৰ পোৱালিবোৰ পোৱালিবোৰ অলপ পোৱালিবোৰ সিহঁতৰ ঠাণ্ডাত অলপ কপ কপি থাকে আৰু সিহঁতৰ কি হয় মানে যিবিলাক পাখি পাখিববোৰ সিহঁতৰ অলপ কোমল কোমল হৈ মানে ধৰি লওক অলপ তললৈ ওলমি অহাৰ যেন হয় পোৱালি যিটো যিবিলাক ধৰি লওক কণীৰপৰা আৰম্ভ হৈ পোৱালি ওলোৱা পোৱালিবিলাকৰ কথা কৈছোঁ মই সেইখিনি কুকুৰা পোৱালি সাধাৰণতে সিহঁতৰ গাত বেমাৰটো তেনেধৰণে লাগি যায় সেইখিনি সেইখিনিৰ ক্ষেত্ৰত গৰম দিনত সেই সেই গৰম দিনত সেইটো প্ৰভাৱ সিহঁতৰ গাত নাথাকে এতিয়া আমি এতিয়া সেইখিনি আমি কৰিবলৈ হ'লে আমি ঠাণ্ডা দিনত আমি এটা ডাঙৰ গঁৰালত যদি এহেজাৰমান ধৰি লওক কুকুৰা যদি ৰাখোঁ তেতিয়া সিহঁতক আমাক প্ৰায় পঞ্চাছ মিটাৰমান দীঘল আৰু পঞ্চাছ মিটাৰ দীঘল আৰু বিছ মিটাৰমান বিছ মিটাৰমান বহল এটা গঁৰাল প্ৰয়োজন হ'ব সেই গঁৰালটোৰ ভিতৰত আমি কি কৰিব পাৰোঁ আমি সিহঁতক তেতিয়া সেই গঁৰালটোৰ কিনাৰত আমি ধৰি লওক ঠাণ্ডা দিনত আমি পলিথিন লগাই দিব পাৰোঁ আৰু যাতে বাহিৰৰ বতাহটো সিহঁতৰ গাত নোসোমায় আৰু ওপৰত অকণমান সিহঁতৰ ওপৰত আমি এটা চিলিঙি চিষ্টেম কৰিব পাৰোঁ তেতিয়া ভিতৰৰ যিটো সিহঁতৰ এটা ভিতৰত যিটো এটা গেছ উৎপন্ন হয় সেইটো যাতে বাহিৰৰফাললে ওলাই যাব পাৰে আৰু আমি তেতিয়া সিহঁতক সিহঁতক আমি এটা কি কৰিব তেতিয়া সিহঁতৰ ইমান ঠাণ্ডাটো নাপায় আৰু আমি লাইটৰ ব্যৱস্থাটো কৰিব পাৰোঁ লাইট দিব পাৰোঁ লাইট দি দিলে সিহঁতে কি হ'ব থাকিবলৈ সুবিধা পাব আৰু লাইটৰ তাৰ তাৰ ওপৰত আমি সৰু পোৱালীখিনিক আমি লাইট যদি ব্যৱস্থা নাথাকে আমি গেছ গেছৰ ভূটাৰ দিব পাৰোঁ গেছ দিওঁ আমি গোটেই গঁৰালটো গৰম কৰি ৰাখিব পাৰোঁ তেতিয়া পোৱালিখিনিক কি হয় তাহ কোনো মৰি যোৱাত মানে আ সেই মৰি যোৱাত মানে ভয় নাথাকে তেতিয়া আমি গোটেইখিনি পোৱালি আমি ভালদৰে প্ৰায় দহ পোন্ধৰ দিন যদি এনেকৈ ৰাখিব পাৰোঁ তেতিয়া আমাৰ কি হ'ব আমাৰ ভাল এটা সিহঁতৰ ক্ষমতাটো যদিও আমি জলবায়ুৰ লগত সিহঁতৰ যিটো ক্ষমতা থাকে সেইটোৰ লগত আমাৰ সিহঁতৰ ধুনীয়াকৈ এটা জলবায়ুৰ লগত মানে হেৰি হ'বলৈ সিহঁতি সক্ষম হ'ব তেতিয়া সৰুতে আমাৰ পোৱালিখিনি ৰাখোঁতে আমি তেনেধৰণে খুব ধুনীয়াকৈ ৰাখিব লাগিব নাই আমাৰ হাণ্ড্ৰেড আমাৰ যিটো পাৱাৰ বাল্ব দিব লাগিব আৰু তাৰ উপৰি আমি তেতিয়া কি হ'ব সিহঁতি দিনত যিবিলাক ৰাতি তেতিয়া কি হ'ব গৰম পোহৰৰ ফলত সিহঁতি দানাখিনিও খাবলৈ সুবিধা পায় আৰু সিহঁতৰ যিটো ঠাণ্ডাৰ মানে হেৰি সেইটো সিহঁতৰ গাত মানে আহি হেৰি সিহঁতৰ গাটো গৰম হৈ থাকে আৰু সেইটোৱে সিহঁতৰ তেতিয়া কি হ'ব গাটো গৰম হ'লে সিহঁতৰ হজমৰ ক্ষমতাটো বাঢ়িব এতিয়া সেনেদৰে ৰাখিব পাৰে আৰু গেছ গেছ গেছৰ আছে গেছ জ্বলায়ো আমি ধুনীয়াকৈ সিহঁতক পোৱালিখিনি তেনেদৰে দহ পোন্ধৰ দিন ৰখা ব্যৱস্থা কৰিব পাৰোঁ আৰু এইদৰে নাৰাখিলে আমাৰ সেই জলবায়ু ঠাণ্ডা জলবায়ু আমাৰ এনেদৰে নাৰাখিলে ঠাণ্ডা জলবায়ুৰ ফলত আমাৰ কি হয় পোৱালিখিনি প্ৰথমতে বহুতখিনি মানে মৰি যোৱাত মানে ভয় থাকে আৰু বিভিন্ন বেমাৰ আজাৰে সিহঁতক আগুৰি ধৰিবলৈ সিহঁতক মানে সুবিধা পায় এনেদৰে কৰি থাকিলে প্ৰায় সেই আমাৰ পোৱালিখিনি আমাৰ বাছি যাব আমাৰ বছাৰ সিহঁতৰ সেই লাহে লাহে যেতিয়া সিহঁতি ডাঙৰ হ'ব ধুনীয়াকৈ পোৱালিখিনি গোটেইখিনি বঢ়িবলৈ সুবিধা পাব আৰু আমি হাঁহ পোৱালিও হাঁহৰটোৰ ক্ষেত্ৰতো আমি তেনেদৰে সৰু পোৱালিখিনি আমি লাইটৰ বাল্ব জ্বলাই আমি ৰাখিব পাৰোঁ আৰু কুকুৰা পোৱালিও আমি তেনেদৰে ৰাখিব পাৰোঁ আমি এই এই লাইটৰ সুবিধাটো আমাক ঠাণ্ডাৰ দিনত আমি যিবিলাক পুহোঁ সেইখিনিত আমাক ঠাণ্ডাৰ দিনত কুকুৰা পুহিলে আমাক সেই লাইটৰ ব্যৱস্থাটো আমি কৰিবই লাগিব গঁৰালত তাৰ লাইটৰ ব্যৱস্থাটো নকৰিলে আমাৰ একদম বহুতখিনি সমস্যা এই ক্ষেত্ৰতে আহি যাব আৰু আমি যদি ভালদৰে যদি পোৱালিখিনি সৰুতেই প্ৰতিপালন নকৰোঁ তেতিয়াহ'লে আমাৰ ডাঙৰ হ'লে আমাৰ মানে কি হ'ব সিহঁতৰ সিহঁতি ডাঙৰ হ'লে মানে কি হ'ব ভাল এটা আমাৰ ওজন দিবলৈ আমাৰ সেইটো এটা ওজন দিবলৈ আমাক মানে আমি সেই ওজনটো আমি হেৰুৱাই দিম এই ক্ষেত্ৰত ঠাণ্ডা আৰু গৰম দিনত আমি কিন্তু ইমানখিনি সুবিধা কৰিব নালাগিব অকল আমি সিহঁতক পোহৰৰ ব্যৱস্থাটো কৰি দিলে সিহঁতি খাবলৈ দানা খাবলৈ সুবিধা পাব আৰু সেইটোৱে ঠাণ্ডা দিনত সিহঁতক গেছ বা গৰম লাইটৰ ব্যৱস্থাত সিহঁতক ৰাখিব লাগে আৰু ঠাণ্ডা ঠাণ্ডা দিনত আৰু গৰম দিনত সিহঁতক অকল পোহৰৰ ব্যৱস্থাটো কৰি দিলেই সিহঁতি খাদ্য দানা খাবলৈ সুবিধা পায় এনেদৰে প্ৰায় পোন্ধৰ দিনমান যদি সিহঁতক এটা আমাৰ ভাল ব্যৱস্থা আমি লাইটৰ ব্যৱস্থা কৰি দিওঁ তেতিয়া আমাৰ পোৱালিখিনি ধুনীয়া ধৰণে বাছি যায় আৰু এইদৰে আমাক দুটা যিখিনি আমাৰ জলবায়ু সেই জলবায়ুটোৱে আমাক জলবায়ুৱে আমাক দুটা কুকুৰা হাঁহ পুহাৰ ক্ষেত্ৰত সাল সলনি ঘটায় ঠাণ্ডা দিন আৰু গৰম দিনত সমান সমানভাৱে আমাক যিটো আমি ধৰি লওক যিখিনি আমি পাব লাগে সেইখিনি হ'বলৈ আমাৰ সক্ষম নহয় আমাৰ ঠাণ্ডা গৰম দিনত আমাৰ বেছি ধৰি লওক উৎপাদন হয় ঠাণ্ডা দিনত অলপ উৎপাদনটো আমাৰ কমি যায় সেই উৎপাদনটো কমি যোৱাৰ ক্ষেত্ৰত আমাক এই লাইট আৰু এই গেছ দি আমি সেই তাৰ যিটো ঠাণ্ডা জলবায়ু সেইটো আমি আঁতৰাবলৈ আমি চেষ্টা কৰিব লাগে আমি গঁৰালৰ কিনাৰে কিনাৰে ডাঙৰ পলিথিন লগাই দিব লাগে আৰু পলিথিনৰ পলিথিন দিব লাগে আৰু মাজত চিলিঙি ৰাখিব লাগে তেতিয়া সিহঁতৰ বাহিৰলৈ বাহিৰৰ গেছটো ভিতৰৰ গেছটো বাহিৰৰেলৈ ওলাব আৰু বাহিৰৰ যিখিনি জলবায়ুুৰ ভিতৰত সোমাব এনেদৰে আমি গৰম ঠাণ্ডা জল ঠাণ্ডা দিনত আমি কুকুৰা পালন কৰিব লাগে আৰু গৰম দিনত আমাৰ তেনেকুৱা কোনো অসুবিধা নহয় গৰম দিনত আমি অকল দিনত ৰাতি ধৰি লওক পোহৰৰ ব্যৱস্থাটো কৰি দিলে আমাৰ সকলোখিনি হৈ যায় ইয়াকে এনেদৰে আমি ঠাণ্ডা দিন আৰু গৰম দিনৰ পাৰ্থক্যটো ক'ব ক'লোঁ আৰু আমাৰ কি হয় কুকুৰা হাঁহ পালন কুকুৰা হাঁহবিলাকৰ ক্ষেত্ৰত কৈছোঁ কুকুৰাৰ কেইবাবিধো প্ৰজাতি আছে আৰু হাঁহৰো কেইবাবিধো প্ৰজাতি আছে আজিকালি উন্নত প্ৰজাতি কুকুৰা কুকুৰা পোৱালি আমি আনিব পাৰোঁ উন্নত জাতৰ কুকুৰাবিলাক আমি যিবিলাক লোক আমাৰ যিবিলাক গাঁৱৰ গাঁৱত প্ৰথমৰপৰাই যিবিলাক কুকুৰা পুহি আছো সেইবিলাক কুকুৰা আমাৰ ধৰি লওক সিমান এটা বেমাৰ আজাৰ দেখা নাযায় আৰু যিবিলাক আমি আনো সেইবিলাক এই বাহিৰৰ আমাৰ উন্নত প্ৰজাতি কুকুৰাবিলাকক আমি তেনেধৰণে বহুত যতন কৰি ৰাখিব লাগে তেতিয়া সিহঁতৰ সিহঁতি আমাক সিহঁতৰ আমাৰ যিটো সিহঁতৰ প্ৰজননৰ ক্ষমতা আৰু সিহঁতৰ কণীৰ যিটো চাহিদা সেইটো আমি পাব পাৰোঁ আমি সেই কুকুৰাবিলাকক আমি এটা দানা পোৱা যায় বজাৰত আমি সেই দানাটো খোৱালে আমাক কুকুৰাবিলাকে কণী পাৰিবলৈ মানে ভাল এটা হেৰি দিয়ে আমাৰ কণীটো মানে সিহঁতৰপৰা পাই থকা হয় আৰু কণীবিলাক আমি পোৱালি দি পিনে নিজৰ যদি আমি ধৰি লওক এটা মেচিন বনাইয়ো ল'ব পাৰোঁ আৰু এটা আৰু এটা ধৰি লওক আমি বজাৰতো আজিকালি কিনিব পৰা যায় সেই কুকুৰা কণীবিলাক আমি পোৱালি উলিয়াই তাত সেই কুকুৰাখিনি তাত পোৱালি উলিয়াই আমি কুকুৰা পোৱালি হিচাপেও উৎপাদন কৰি বাহিৰৰ বজাৰত আমি দিব পাৰোঁ আৰু এটা প্ৰায় কুকুৰাবিলাকৰ ধৰি লওক বাইছ দিন সময় লাগি যায় কুকুৰা পোৱালি ওলাবলৈ আৰু সেই কুকুৰাখিনি আমি যদি তিনিশমান কুকুৰা যদি এটা মেচিনত ভৰাব পাৰোঁ কুকুৰা কণীবিলাকৰপৰা আমি সেইখিনি পোৱালি আমি ঘৰতো ৰাখিব পাৰোঁ আৰু আমি কোনো বাহিৰতো বিকিব পাৰোঁ এনেদৰে আমি কুকুৰা পালন আৰু পোৱালি উৎপাদন কৰিও আমি তেনেকৈ এটা ভাল ব্যৱসায় কৰিব পাৰোঁ কুকুৰা পোৱালিবিলাক কুকুৰা পোৱালিবিলাক মানে কুকুৰা পোৱালিবিলাক সৰু সৰুতে সৰুতে দানা নাখায় সিহঁতে প্ৰায় অলপ দিন ওলোৱাৰ পিছতে সিহঁতক কি কৰিব লাগিব এটা ডাঙৰ পলিথেনেৰে এটা পলিথিন দি এটা ঘৰ বনাব লাগিব ইয়াৰ ভিতৰত এটা লাইট দি সিহঁতক দুদিনমান তাত ৰাখিব লাগে যেতিয়া পোৱালিখিনি মেচিনৰদ্বাৰা যেতিয়া পোৱালিখিনি প্ৰজনন কৰা হয় তেতিয়াও মানে সিহঁতৰ কি হয় এখন ব'ৰ্ডিং বনাই সিহঁতৰ তাত ৰাখিব লাগে সেই কুকুৰা পোৱালিখিনি তেতিয়া তিনি চাৰিদিন হোৱাৰ লগে লগে এটা দানা খাব পৰা সিহঁতৰ হেৰি আহি যায় ঠাণ্ডা দিনত সেই সেই ব্যৱস্থাটো ঠাণ্ডা দিনত কৰিবই লাগে আৰু গৰম দিনত হ'লেও সেই বৰ্ডাৰটো বনাবই লাগিব তেতিয়া পোৱালিখিনি সৰুতে সৰু পোৱালিখিনিত সিহঁতৰ পোৱালিৰপৰা ওলাই যেতিয়া সিহঁতৰ জলবায়ুৰ লগত সিহঁতি পটকৈ মানে পটকৈ জলবায়ুৰ লগত হেৰি মিলি যাব পৰা ক্ষমতাটো পটককৈ নাথাকে সেইকাৰণে সিহঁতক সদায় এখন ব'ৰ্ডিং দি হিচাপে সৰহীয়া পোৱালিবিলাক তেনেকৈ ৰাখিব পাৰোঁ তাৰ পিছত আমি বজাৰৰ বজাৰটো দিব পাৰোঁ আৰু বা নিজেও পুহিবলৈ আমাৰ ভাল এটা সুবিধা হয় এনেদৰে প্ৰায় আমি যদি পোৱালিখিনি ৰাখিব পাৰোঁ আমাৰ কোনো অসুবিধা বা নহয় আৰু আমি ঘৰত যিবিলাক তেনেদৰে কুকুৰা পোৱালি বিক্ৰীও আমি বছৰেকত কুকুৰা পোৱালিত আমি মাহত আমি দহ পোন্ধৰ হেজাৰ টকা ল'ব পাৰোঁ আৰু কুকুৰাখিনি সেই পোৱালিখিনি যদি আমাৰ আৰু যদি ঘৰত থাকি ঘৰত আমি বিক্ৰী কৰি নিজে দানা পানী খোৱাই আমি ডাঙৰ কৰিব পাৰোঁ আমাৰ তাৰ ধৰি লওক আৰু দুগুণ এটা আমি পইচা ল'বলৈ সক্ষম হওঁ এতিয়া ধৰি লওক পোৱালিত যদি আমি পোৱালি বিকি যদি আমি পাঁচ হেজাৰ টকা পাওঁ তেতিয়া আমি ডাঙৰ কৰি বিকি পালে আমি পঁচিছ হেজাৰ টকা পাম তেনেধৰণে আমি ব্যৱসায় আৰম্ভ কৰিব পাৰোঁ আৰু আমি ব্যৱসায় কৰিছোঁ আৰু এনেদৰে ব্যৱসায় কৰি আমি কুকুৰা হাঁহ পুহি বহুতখিনি বহুতখিনিয়ে উপকৃত হৈছোঁ কুকুৰা হাঁহখিনি কুকুৰা হাঁহ কণীও আমি কুকুৰা হাঁহ কণীবিলাকো আমি উমনি দিওঁ উলিয়াব পাৰোঁ নহ'লে আমাৰ যিটো মেচিনত ভৰাও আমি কুকুৰা হাঁহ পোৱালি প্ৰজনন কৰি আমি ঠিক বৰ্ডিঙত ৰাখি আমি আকৌ বাহিৰত বিকিব পাৰোঁ এনেদৰে বিকি আমি বহুতখিনি আমাৰ লাভ হৈছে আৰু আমি বিকি আছো আৰু আমি এতিয়া আমি উন্নত জাতৰ কুকুৰা যেনেকৈ ধৰি লওক বিভিন্ন ধৰণৰ থাকে লেয়াৰ থাকে আৰু ধৰি লওক কয়লাৰ থাকে কয়লাৰবিলাকে অকল কণীয়ে পৰি থাকে সিহঁতক উমনি লোৱা ক্ষমতাটো নাথাকে সেইকাৰণে সিহঁতক মানে লেয়াৰ বেলেগ উন্নত প্ৰজাতিবিলাকক আমি সেই কি কয় আমাৰ যিবিলাক বেতৰদ্বাৰা আমি সেই কথা হেৰি কৰি প্ৰজনন কৰি পোৱালি উলিয়াব পৰা আমাৰ সেইখন এখন ভাল এটা আমাৰ সুবিধা আছে এনেদৰে আমি পইচা ল'ব পাৰোঁ আৰু এইবিলাকক এইবিলাক পুহিলে আমি সদায় দানা পানী ভালদৰে খোৱাবই লাগিব কাৰণ কুকুৰা হাঁহৰ দানা পানী আৰু এইখিনি চাফ চিকুণ এইখিনি সদায় কৰিব লাগিব আৰু আমি প্ৰায় কুকুৰা বিকি মই আমি প্ৰায় ত্ৰিছ বছেৰেকত ত্ৰিছ পঞ্চল্লিছ হাজাৰ টকা পাওঁ সেই পইচাৰে আমাৰ ঘৰখন চলিবলৈ হেৰি হয় আৰু আৰু ব্যৱসায়টো বঢ়াই বঢ়াই নিবলৈ সুবিধা হয় আৰু আমি কুকুৰা হাঁহখিনি যদি আমি প্ৰথম প্ৰথম পৰ্যায়ত যদি প্ৰায় দহজনী থাকে তাৰ ছেকেণ্ড পৰ্যায়ত বিছজনী ল'ব লাগে তাৰ পিছত ত্ৰিছ চল্লিছ পঞ্চাছ এনেকৈ বঢ়াই বঢ়াই গৈ গঁৰাল এটা ভাল এখন লোকেল লোকেল কুকুৰা ৰখা এখন ডাঙৰ ফাৰ্ম কৰিব পাৰি এই ফাৰ্মখন আমাৰ আমি ধুনীয়াকৈ বনাই ল'ব লাগে আৰু আমি সদায় চাফ চিকুণ কৰি ৰাখি পোৱালিখিনি ধুনীয়া এটা সময় মতে দানা আৰু পানী আৰু লাইটৰ ব্যৱস্থা এইখিনি কৰি দিলে আমাৰ কোনো বেমাৰ আজাৰৰপৰা বহুতখিনি দূৰত থাকে আমি আমি এনেদৰে প্ৰায় আমি এনেদৰে প্ৰায় মানে কৰিয়ে আছো আৰু আমি এইখিনি কৰি আমি ভাল এটা লাভৱান হৈছোঁ কুকুৰা হাঁহ আৰু হাঁহ আৰু কুকুৰা পোৱালি হাঁহ পোৱালি এইখিনিৰপৰা আমি তেনেদৰে কুকুৰা পোৱালি এটাত আমি কিনি আনিবলৈ হ'লে পঁয়ত্ৰিছ পয়ত্ৰিছ টকা আমি লওঁ আৰু হাঁহ পোৱালিবোৰ তেনেকৈ পঞ্চাছ টকা এনেদৰে পোৱালি বিক্ৰী কৰি আছো এই কুকুৰা হাঁহ পোৱালিখিনিয়ে আমাৰ এখন ভাল আমি বজাৰ পাইছোঁ আৰু এইখিনিয়ে আমি আমি এইখিনি অনাগতৰ দিনত আৰু বহলকৈ কৰিব লাগিব আৰু এইদৰে কৰি থাকিলেহে আমাৰ এখন ভাল হাঁহ কুকুৰা ফাৰ্ম এখন গঢ় লৈ উঠিব তেতিয়াহে আমি এই হাঁহ কুকুৰাৰপৰা ভাল এটা লাভৱান হৈছোঁ বুলি ক'ব পাৰিম আৰু কুকুৰা হাঁহ কোনো কুকুৰা হাঁহৰ কোনো মানে বজাৰত কোনো এটা মূল্য নথকা নহয় সেইকাৰণে আমি কুকুৰা হাঁহৰ লগতেই গোটেই ধৰি লওক গাঁৱত আমি এইখন এটা ব্যৱসায় হিচাপে লৈছোঁ এইখিনি বিকি যাতে আমি বাহিৰলৈ আমি চাপ্লাই আমি দিব পাৰোঁ হাঁহৰ কণী কুকুৰা কণী এইখিনি আমি বাহিৰত দোকানে দোকানে যাতে দিব পাৰোঁ তাৰ কাৰণে আমি লাগি আছো আৰু কুকুৰা হাঁহবোৰ হাঁহৰ ক্ষেত্ৰত আমি বজাৰখন যাতে ভাল এখন আমি ল'বলৈ পাৰোঁ সেয়া ধৰি লওক আমাৰ ঘৰতে যদি আমি উৎপন্ন কৰি কুকুৰাখিনি বেলেগত দিব পাৰোঁ তেতিয়াহ'লে আমি বাহিৰৰপৰা আৰু কুকুৰা কিনিব পোৱালি আমি নানিলেও হ'ব আমি সেইকাৰণে এখন ডাঙৰ ফাৰ্ম হিচাপে লোকেল কুকুৰা আৰু হাঁহৰ ফাৰ্ম হিচাপে বনাই লৈ এটা ব্যৱসায় ভালকৈ আৰম্ভ কৰিছোঁ এইখিনি যাতে ভাল হয় এই তাকে আমি চেষ্টা কৰি আছো আৰু কুকুৰা হাঁহখিনি আমি সদায় ভালদৰে যাতে গঁৰাল গঁৰালত লাইটৰ ব্যৱস্থা গেছৰ ব'ৰ্ডাৰ হিচাপে ব্যৱহাৰ কৰি আমি সেই ঠাণ্ডা দিনকেইটাত পাৰ কৰিব পাৰোঁ তাৰ কাৰণেহে আমি সদায় চেষ্টা কৰোঁ আৰু গৰম দিনত আমাৰ ধৰি লওক গৰম দিনত আমাৰ সেইটো হাঁহ কুকুৰা হাঁহৰ বেমাৰটো সিমান নাথাকে আৰু ঠাণ্ডা দিনত আমাৰ জলবায়ু তাৰতম্য হোৱাৰ বাবে আমাৰ ঠাণ্ডা দিনত মানে অলপ কুকুৰা হাঁহ পোৱালিবিলাক অলপ যত্ন বেছিকৈ ল'বলগীয়া হয় এইদৰে আমি কুকুৰা হাঁহবোৰ ব্যৱসায় হিচাপে লৈ আমি আমাৰ ব্যৱসায়বিলাক চলাই আছো এনেদৰে কুকুৰা হাঁহ বিকিয়ে আমাৰ বছেৰেকত বহুতখিনি পইচা পোৱা যায় প্ৰায় পঞ্চল্লিছ হাজাৰমান পইচা কুকুৰাত পোৱা যায় আৰু হাঁহতো তেনেকৈ আমাৰ ত্ৰিছ হাজাৰমান টকা হাঁহ বিকি পোৱা যায় হাঁহ পোৱালি এটা ধৰি লওক হাঁহৰ হাঁহৰ মূল্যও বেছি বজাৰত আৰু কুকুৰাৰ মূল্যও বেছি এইদৰে ভালেখিনি আমি পাবলৈ সক্ষম হৈছোঁ আৰু এনেদৰে এনেদৰে কৰিয়ে আমি গোটেই ঘৰখন পৰিচালনা কৰিবলগীয়া হয় আমি